মোৰ প্ৰিয় খাদ্য হৈছে পিঠা মই পিঠাৰ বিষয়ে ক'ব বিচাৰিছো পিঠা নানান ধৰণৰ থাকে তেলপিঠা তিলপিঠা নাৰিকলৰ পিঠা তাৰপিছত জেংপিঠা চুঙাপিঠা আৰু তাৰে ভিতৰত এবিধ পিঠা হৈছে মালপোৱা পিঠা মালপোৱা পিঠা আমি কেনেদৰে প্ৰস্তুত কৰো প্ৰথমতে মালপোৱা পিঠাখিনি আমি গুড় চেনি চুজি চাউলৰ গুড়ি আৰু ময়দা সৈতে অলপ নিমখ দি তিয়াই থব লাগে দেৰ দুঘণ্টা তাৰপিছত সেই পিঠাখিনি আমি তেল গৰম কৰি তেলত এটা এটাকৈ ভাজি ল'ব লাগে যিহেতু পিঠাখিনি আমি দেৰ দুঘণ্টা তিয়াই থোৱাৰ কাৰণটোৱেই হৈছে যে পিঠাখিনি যদি আমি ভালদৰে তিয়াই ৰাখো তেতিয়া কি হ'ব পিঠাটো ধুনীয়াকৈ ফুলিব আৰু চাবলৈ ধুনীয়া হ'ব আৰু লগতে খাবলৈয়ো সুস্বাদ হ'ব আৰু তিলপিঠা যিহেতু তিলপিঠাটো আমি প্ৰস্তুত কৰিবলৈ বৰা চাউলৰ যিটো প্ৰথমতে তিয়াই ধুনীয়াকৈ পানীখিনি টুকি থৈ অলপ সময় ঢেঁকিত ভালদৰে খুন্দি চালি থৈ আমি শুকান টাৱা এখনত ভালধৰণে ধুনীয়াকৈ দি তাৰ মাজত তিল অলপ দি ধুনীয়াকৈ মেৰিয়াই তাৰপিছত আমি তিলপিঠাটো প্ৰস্তুত কৰোঁ